ফুৰিবলৈ যাবলৈ ঠাই এখন পচন্দ কৰাৰ ক্ষেত্ৰত মানুহে গুৰুত্ব দিয়া কিছুমান দিশ হৈছে প্ৰথমতে ঠাইখনৰ চাৰি কাষৰ সৌন্দৰ্যই মানুহক আকৰ্ষিত কৰে তথাপিও সেই ঠাইখনলৈ যাবৰ বাবে যি যাতায়াত ব্যৱস্থা আছে সেই যাতায়াত ব্যৱস্থা সুচল হয়নে নহয় তাৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিয়ে সেই ঠাইখন তেওঁলোকৰ বাবে সুৰক্ষিত হ'ব নে নহ'ব তাৰ ওপৰতো তেওঁলোকে গুৰুত্ব দিয়া দেখা যায় আৰু লগতে সেই ঠাই যেতিয়া সেই ঠাইখনৰ দূৰত্বটো বেছি হয় তেতিয়া যাতে কোনো অসুবিধা নহয় তেওঁলোকৰ সেইবাবে যাতে তেওঁলোকে থাকিব পাৰে তাতে তাৰ বাবে থকাৰ যি ব্যৱস্থা ক'ত কেনেকুৱা আছে সেই বিষয়ে তেওঁলোকে আগতীয়াকৈ আলোচনা কৰি লয়